মোৰ শৈশৱৰ বহুবোৰ স্মৃতি জড়িত হৈ আছে কিন্তু প্ৰায় ভাগেই যিহেতু মোৰ মনত নাই কিন্তু মোৰ যিহেতু চবতকৈ আটাইতকৈ ভাল লগা স্মৃতি সেইটো হ'ল মোৰ এজন লগৰ আছিলে কিৰণ নামৰ তো সিহঁতৰ ঘৰত এজোপা আছিলে লেচু গছ মই সৰু আছিলোঁ যিহেতু সিহঁতৰ ঘৰলে যাওঁ খেলি থাকোঁ কিন্তু লেচু গছজোপা সিহঁতৰ নাছিলে সিহঁতৰ আইতাকৰ আৰু সিহঁতৰ বৰ্তায়েকৰ আছিলে গতিকে সিহঁতৰ যিহেতু সৰু আছিলোঁ আৰু লেচু দেখি ধৰক অলপ লোভ লাগেই তো আমি খেলি থাকোঁতে কি হ'ল মোৰ লগত এজন আছিল বুবু নামৰ ল'ৰা তো আমি দুটাই লেচুকেইটা দেখি পেলাই সিহঁতৰ ঘৰত কোনো নাছিলে এই গৰম দিন আছিলে চব ভিতৰতে সোমাই আছিলে শুই আছিলে হ'বলা আৰু তো আমি যাওঁতে কোনো নাছিলে দুইটাই গৈ লেচু চিঙিলোঁ বহুতখিনি লেচুখিনি লৈ আহি থাকোঁতে সিহঁতৰ ঘৰৰ মানুহে আমাক দেখি পালে মোৰ লগৰটো কিৰণ তাৰ আইতাক যিজনী তেওঁ দেখি পেলাই আমাক দৌৰালে আমি লেচুখিনি লৈ পেলাই ঠাৰি লেচুৰ পাতখিনি পেলাই থৈ গুচি গলোঁ আমি চিধা দৌৰিলোঁ আমাৰ গাঁৱৰ স্কুলখনলৈ স্কুলখনত আমি দুটা লুকাই আছোঁ আৰু ভয়ত তেনেকুৱাতে আইতাক আহি আমাক পাই গ'ল আইতাকে আমাক তাত দেখি পেলাই দুইটাকে কেলৈ লেচুখিনি চিঙিলি বুলি দুইটাকে আমাক পিটিলে তাত আৰু পিটাৰ লগে লগে আমাৰ ঘৰতো অৱগত কৰাই থৈ গ'ল যে আমি তেওঁ লেচুখিনি চুৰ কৰিছিলোঁ তো মইতো ইয়াত মাৰ খালোঁৱেই বাৰু ঘৰলৈ যেনে তেনে গৈছোঁ আৰু ঘৰলৈ গৈ পেলাই তো চাইছোঁ খুৰা আৰু পেহা ৰখি আছে মোৰ কাৰণ মোৰ লগৰটোৰ আইতাকে খুৰা আৰু পেহাকো কৈ গৈছিলে খুৰা আৰু পেহাই সেই দিনাখন ভাল পিটিলে মোক কিয় লেচু চুৰ কৰিছিলি বুলি কৈ পেলাই তো সেই স্মৃতিটো মোৰ ভাল দৰে মনত আছে আৰু সদায় মনত থাকি যাব